ৰাতিপুৱা খালী পেটত পানী সকলোৱে খাব লাগে আৰু ময়ো খাওঁ প্ৰায় এক লিটাৰ পানী ৰাতিপুৱা মুখ পৰিষ্কাৰ কৰাৰ পিছতে খাওঁ এই খালি পেটত পানী খালে ৰাতিৰ যিখিনি আৱৰ্জনা আমাৰ পেটত থাকে সেইখিনি চাফ হৈ যায় আৰু দ্বিতীয়তে শৰীৰত তেজৰ লগত পানীও লাগে যিখিনি পানীৰ প্ৰয়োজন আমি দিনটোত যিমানখিনি পানী খাব লাগে সেই পানীখিনি যদি আমি নেখাওঁ তেতিয়া আমাৰ স্বাস্থ্য সু স্বাস্থ্য হৈ নাথাকে সেইকাৰণে আমি ৰাতিপুৱা পানী খালী পেটততো খাব লাগেই আৰু মানে পানীটো পানীয়েই প্ৰাণ বুলি এষাৰ কথা আছে সেইকাৰণে পানীটো যিমানখিনি পাৰি খাব লাগে আৰু পানীটো খোৱাৰ লগে লগে আমাৰ পাচাবটো পৰিষ্কাৰ হ'ল পাচাব পৰিষ্কাৰ হোৱাৰ লগে লগে আমাৰ শৌচো পৰিষ্কাৰ হ'ল আৰু পৰিষ্কাৰ যেতিয়া পাচাব হ'ব শৌচ যেতিয়া নিয়মিতভাৱে হ'ব তেতিয়া আমি কেতিয়াও আমাৰ পেটৰ যিখিনি উপসৰ্গ সেইখিনি নাইকিয়া হয় আৰু পেটৰ উপসৰ্গ নহ'লে আমাৰ স্বাস্থ্যটো ভালকে পৰিচালিত হৈ থাকে আৰু স্বাস্থ্য ভাল হ'লে আমি বিভিন্ন কৰ্মত মনোযোগ দি কৰ্ম কৰিব পাৰোঁ যদি আমাৰ পেটৰ গণ্ডগোল থাকে যদি আমাৰ স্বাস্থ্য বা বেলেগ অংশত কিবা খেলিমেলি হৈ থাকে তেতিয়া আমি আমাৰ যিখিনি কৰ্ম সেই কৰ্মখিনি সুকলমে কৰাত অসুবিধা হয় যিহেতু স্বাস্থ্যই মূল সম্পদ আৰু স্বাস্থ্যটো যেতিয়া বেয়া হৈ থাকিব তেতিয়া আমি আৰু কৰ্ম কৰিবলে বহুত অসুবিধা হয় স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে খালী পেটত পানীটো খাবই লাগিব আৰু পানীটো যেতিয়া খাম আমাক আপোনাৰ পিত্ত যিটো গেষ্ট্ৰিক বুলি কয় ইংৰাজীত গেষ্ট্ৰিক অসমীয়াত পিত্ত এই পিত্তৰ অসুখটোৰ পৰা আমি পৰিত্ৰাণ পাম আৰু পিত্তৰ অসুখটোৰ পৰা পৰিত্ৰাণ পোৱা মানে আমি প্ৰায়খিনি বস্তুৱেই খাব পাৰিম পিত্তটো যেতিয়া আমাৰ শৰীৰত থাকিব তেতিয়া আমি ভজা পোৰা জলা এনেকুৱা ধৰণৰ খাদ্য আমি গ্ৰহণ কৰিব নোৱাৰিম যেতিয়া পিত্তটো নাথাকিব আমি সকলো খাদ্য নিয়মিতভাৱে আমি খাব পাৰিম আৰু নিয়মিতভাৱে আমি সকলো খাদ্য খালেই আমাৰ শৰীৰটো সকলো খাদ্যৰ সংমিশ্ৰণত যিখিনি আমাৰ এনাৰ্জি শৰীৰটোৰ কাৰণে লাগে সেইখিনি পাম আৰু পোৱাৰ পিছত আমাৰ স্বাস্থ্যটো ভালে থাকিব আৰু স্বাস্থ্য ভালে থাকিলে আমি আমাৰ কৰ্মৰাজিৰ লগতে মানসিক যিটো চিন্তা চেতনা সেইটো সদায় ভাল হৈ থাকিব যদি আমাৰ স্বাস্থ্য বেয়া হৈ থাকে যদি আমি আমাৰ দৈনন্দিন কৰ্তব্যত স্বাস্থ্যটো যদি অসুবিধা পাওঁ স্বাস্থ্যৰ যদি কোনোবাখিনিত আমাৰ অসুখ বিসুখ থাকে তেতিয়া আমি কেতিয়াও আমাৰ দৈনন্দিন যিখিনি কৰ্ম সেইখিনি সুকলমে পালন কৰিব নোৱাৰোঁ আৰু দৈনন্দিন কৰ্মখিনি সুকলমে আমি যদি পালন কৰিব নোৱাৰোঁ আমাৰ পৰিয়ালত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় সেইকাৰণে শুই উঠি ৰাতিপুৱা মুখ হাত ধুই বা দাঁত ব্ৰাছ কৰি তাৰপিছতে আমি পানীটো সকলোৱে খাব লাগে আৰু আমি খোৱাই নহয় আমাৰ কণ কণ যিসকল শিশু আছে সেইসকলকো শিকাব লাগে যে খালী পেটত আমি পানীটো খাব লাগে আৰু খালী পেটত পানীটো খালে পাচাব পৰিষ্কাৰ হয় লেট্ৰিন নিয়মিতভাৱে হয় আৰু তেজত যিটো পানী লাগে সেই পানীটো আমাৰ শৰীৰত জমা হয় আৰু গৰম দিনত যিটো আমাৰ ঘাম ওলায় পানীটো যদি আমি নিৰ্দিষ্ট মতে খাই থাকোঁ তেতিয়া সেই ঘাম ওলোৱাৰ পিছতো আমি ইমান দুৰ্বল অনুভৱ নকৰোঁ অনুভৱ নকৰোঁ কাৰণ যদি আমি পানী নেখাওঁ তেতিয়া আমাৰ ঘাম নোলায় আৰু ঘাম নোলালে কি হ'ব আমাৰ গাটো মানে পেটটো তাত অনেক মলি মূত্ৰ থাকিব আৰু যিখিনিৰ পৰা আমাৰ ভৱিষ্যতে বেমাৰ হোৱাৰ অৱকাশ থাকে যদি আমি পানীটো উপযুক্তভাৱে খাই থাকোঁ তেতিয়া আমাৰ সেইখিনি বাহিৰ হৈ থাকিব আৰু বাহিৰ হোৱাৰ লগে লগে আমাৰ খাদ্যনলী চাফ হৈ থাকিল পাচাবৰ নলী চাফ হৈ থাকিলে শৌচৰ দ্বাৰ চাফ হৈ থাকিলে এইখিনি যেতিয়া চাফ হৈ থাকিব আমাৰ বাকী বেমাৰে আমাক কোনো ৰোগে আমাক আক্ৰমণ কৰিব নোৱাৰে আৰু ৰোগে আক্ৰমণ কৰিব নোৱাৰিলে আমাৰ শৰীৰটো নিৰোগী হৈ থাকিব আৰু নিৰোগী শৰীৰটো যেতিয়া শৰীৰটো নিৰোগী হ'ব আমি সকলো কৰ্ম মনোযোগেৰে কৰিব পাৰিম আৰু সকলো কৰ্ম মনোযোগেৰে যেতিয়া কৰিম তেতিয়া আমাৰ মানে যিটো পৰিয়াল পৰিয়ালটোৰ উন্নতি হ'ব যদিহে আমাৰ কৰ্মত বিধি পথালি হয় স্বাস্থ্যৰ কাৰণে তেতিয়া আমাৰ পৰিয়ালো এ মানে সুকলমে চলোৱাত বাধা আহি পৰিব সেয়েহে মই বাৰম্বাৰ ভাবোঁ যে স্বাস্থ্যই মূল সম্পদ আৰু এই সম্পদটো উপযুক্তভাৱে আমি যদি সঠিকভাৱে তাক তাক যিখিনি খাদ্য লাগে যিখিনি তাত দ্ৰব্য লাগে সেইখিনি যদি উপযুক্তভাৱে দিব পাৰোঁ তেতিয়া নিশ্চয় আমাৰ স্বাস্থ্যটো এটা মেচিনৰ নিচিনা যন্ত্ৰ এই যন্ত্ৰটো ক'ত কি বস্তুৰ আৱশ্যক সেইটো আমি প্ৰথম জানি ল'ব লাগিব আৰু সেইমতে যদি আমি কৰ্মখিনি কৰোঁ তেতিয়া আমাৰ নিশ্চয় ভৱিষ্যতে আমাৰ কেতিয়াও অপকাৰ নহয় আৰু নিৰ্দিষ্ট সময়ত আমি যদি পুৱা পাঁচটাত উঠোঁ পাঁচটাতেই উঠিব লাগে ছটাত উঠিলে ছটাতে উঠিব লাগে উঠিয়েই কিন্তু মুখ হাত ধুই এই পানীটো ৰাতিপুৱা খালী পেটত পানীটো খাবই লাগে আৰু এই পানীটো যদি আমি নাখাওঁ তেতিয়া আমাৰ বহুত ৰোগে আমাক ক্ৰীড়া কৰিব পাৰে শৰীৰত আৰু এই ৰোগখিনিয়ে শৰীৰত যেতিয়া ক্ৰীড়া কৰিব আমাৰ স্বাস্থ্যৰ অৱনতি ঘটাতো স্বাভাৱিক আৰু স্বাস্থ্যৰ অৱনতি হ'লে আমি কোনো কাৰণতে আমাৰ যিখিনি কৰ্ম সেই কৰ্মখিনিত আগবাঢ়ি যাব নোৱাৰিম বা পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ ক্ষেত্ৰত যদি স্বাস্থ্যটো ভাল নাথাকে তেওঁলোকে কেনেকে মনোযোগ দি পঢ়িব আৰু বিনিময়ত কি হ'ব যিদৰে তেওঁলোকে পৰীক্ষাৰ ৰিজাল্ট আশা কৰে সেইদৰে তেওঁলোকে উত্তীৰ্ণ হ'ব নোৱাৰিব আৰু যিসকল কৰ্মদক্ষ মানুহ ব্যক্তি বা প্ৰাপ্তবয়স্ক ব্যক্তি সেইসকলে যদি নেখায় সেইসকলৰো কৰ্মৰ ক্ষেত্ৰত কিছু বাধা আহি পৰিব কাৰণ স্বাস্থ্যটো যেতিয়া স্বাস্থ্যটোৱে যেতিয়া আমনি কৰিব আমনি কৰাৰ লগে লগে তেখেতসকলৰ যিখিনি কৰ্ম দৈনন্দিন কৰ্ম সেই কৰ্মখিনি সকলোখিনি কৰ্ম তেখেতসকলে কৰিব নোৱাৰিব আৰু সকলোখিনি কৰ্ম যদি সুকলমে কৰিব নোৱাৰে তেতিয়া তেখেতসকলে এই পৰিয়ালটো চলাত অসুবিধা হ'ব আৰু পৰিয়ালটো চলাত অসুবিধা হোৱাৰ লগে লগে তেখেতসকলৰ পৰিয়াললে মানে ঘোৰ অমানিশা নামি আহিব সেইকাৰণে এইটো তেনেই সৰু কথা কাৰণ আমাৰ সকলোৰে ঘৰতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে আৰু সেই শুই উঠি মুখ হাত ধুই পৰিষ্কাৰ কৰি মুখ হাত পৰিষ্কাৰ কৰি আমি যদি নিয়মিতভাৱে অতি কমেও এক লিটাৰ পানী খাওঁ তেতিয়া আমাৰ নিজৰ শৰীৰটোও ভালে থাকিব লগতে পৰিয়ালৰ বাকীখিনিকো আমি উপদেশ দিব লাগে যে শুই উঠি খালী পেটত পানী খাব লাগে আৰু সকলোৱে যেতিয়া পানী খাম গোটেই পৰিয়ালটো মোৰেই নহয় মোৰ গোটেই পৰিয়ালটোৰ আটাইকেইজন সদস্যৰ স্বাস্থ্যটো নিৰোগী কৰি ৰখাটো সেইটো মোৰো কৰ্তব্য সকলোৰে কৰ্তব্য আৰু সকলোৱে যেতিয়া সেইমতে পানীটো খাব খোৱাৰ পিছত শৌচৰ দুৱাৰ পাচাবৰ নলী বা খাদ্যনলী এই সকলোখিনি পৰিষ্কাৰ হোৱাৰ উপৰিও আমাৰ তেজত ৰক্তত যিখিনি পানীৰ কণিকা লাগে সেই পানীৰ কণিকাখিনিও উপযুক্তভাৱে থাকিব আৰু তেতিয়া আমাক আন যিবিলাক ৰোগৰ উপসৰ্গ এই ৰোগবিলাকে তেতিয়া আমাক আক্ৰমণ সহজে কৰিব নোৱাৰে আৰু বেলেগ ৰোগো যদি কিবা হয় সেই শৰীৰত যিমানখিনি পানীৰ প্ৰয়োজন সিমানখিনি পানী যদি থাকে তেতিয়া সেই ৰোগৰ লগত যুদ্ধ কৰিবৰ কাৰণে যিখিনি এনাৰ্জি লাগে সেই এনাৰ্জিও আমাৰ স্বাস্থ্যতে তৈয়াৰ হৈ থাকিব আৰু তেতিয়া সেই ঔষধখিনিয়ে আমাৰ নিশ্চয় কামত দিব আৰু কিবা ৰোগ হ'লেও অতি সোনকালে সেই ৰোগৰ পৰা আমি মানে যিটো চিকিৎসা চিকিৎসাত অতি সোনকালে তাৰ পৰা ফল পাম আৰু সেই তেতিয়া ফল পালে পুনৰ আমি আৰোগ্য হৈ আমাৰ নিজৰ কৰ্মত ব্ৰতী হ'ব পাৰিম সেয়েহে মই বিশ্বাস কৰোঁ আৰু মই আনকো কওঁ যে আপোনালোকেও আহক আমি সকলোৱে শুই উঠি পুৱাই খালী পেটত মুখ ধুই মুখ ভালদৰে পৰিষ্কাৰ কৰি খালী পেটত ঠাণ্ডা পানী খাম আমিও খাম আৰু আনকো খাবলে আমি উৎসাহিত কৰিম কাৰণ পানীয়েই প্ৰাণীৰ প্ৰাণ